মোৰ নিজৰ ঘৰত ভাইটি এটা আৰু ভণ্টি এজনী আছে ভন ভনী মোতকৈ দুই বছৰ সৰু আৰু ভাইটি মোতকৈ আঠ বছৰৰ সৰু তেওঁলোকৰ লগত মোৰ চেহেৰাৰ প্ৰায়খিনিয়ে মিল আছে নব্বৈ শতাংশই মিলি যায় চেহেৰাত আৰু অমিলো আছে বহুতখিনি হয়তো মিল আৰু অমিলৰ মাজতে আমাৰ সম্বন্ধবিলাক টিকি থাকে

মিল মানে যিকোনো বিপদত পৰিলে আমি ইজনে আনজনক সাহস দিওঁ বিপদৰ সময়ত কাষত থিয় দিওঁ এইবিলাকে আৰু আৰু অমিল মানে কিছুমান কথা নিমিলে যেনে মই ৰান্ধি বাঢ়ি ইমান এটা ভাল নাপাওঁ কিন্তু মোৰ ভাইটি বা ভণ্টিয়ে ৰান্ধি বাঢ়ি ভাল পায় মই কিতাপ পঢ়ি ভাল পাওঁ সিহঁতে সিহঁতৰ আজৰি সময়খিনি বেলেগ ধৰণে কটাই ভাল পায় মই চাউথ ইণ্ডিয়ান চিনেমা ভাল পাওঁ সিহঁতে বেলেগ ধৰণৰ চিনেমা চাই ভাল পায় তেনেকুৱা আৰু বহুত কিবা কিবি অমিল আছে আৰু মিলটো বহুত আছে আমাৰ তিনিওটাৰে আমি যিহেতু সৰুৰ পৰাই একেলগে ডাঙৰ দীঘল হৈছোঁ গতিকে মিলটো থাকিবই চেহেৰাতো মিল আছে আৰু কথা বতৰাৰো মিল আছে বিপদত আমি তিনিও তিনিওটাই তিনিওটাক চাওঁ বা আন কোনোবা দুখীয়া মানুহ দেখিলে বা আনৰ বিপদৰ সময়তো আমি আমি তিনিওটাই মানে যিমানখিনি পাৰোঁ আৰু নিজৰ সাধ্যৰ ভিতৰত থাকি সিমানখিনি আমি সহায় কৰিবলৈ চেষ্টা কৰোঁ আৰু আমি কাকো জানি বুজি বিপদত নেপেলাওঁ বা কাৰো মানে অহিত চিন্তা নকৰোঁ এইবিলাক আমাৰ মানে সৰুৰ পৰা পৰিয়ালত মানে শিকাইছে গতিকে মানে মায়ে শিকাইছে মা দেউতাই আমাক সদায় ভাল কামৰ কাৰণে উৎসাহ কৰিছে গতিকে আমাৰ এইবিলাক মানে কিছু কিছু মিল আছে আৰু অমিলো আছে বহুতখিনি মই অলপমান ইনট্ৰ'ভাৰ্ট আৰু মানে বেছি মানে মানুহৰ লগত তৎক্ষণাত ইমান এটা মিলিব নোৱাৰা ধৰণৰ কিন্তু সিহঁত দুটা মানে মানুহৰ লগত খুব সহজে মিলি যায় আৰু মই মানে যিবিলাক কিতাপ পঢ়ি ভাল পাওঁ সিহঁতৰ কাৰণে সেইবিলাক কিতাপ মানে অলপ বৰিং টাইপৰ হৈ যায় মোৰ পিন্ধন উৰণ আৰু সিহঁতৰ পিন্ধণ উৰণবিলাক ইমান এটা নিমিলে মই খুব বেছি মানে ষ্টাইল কৰা বুলিয়ে কয় আৰু মই খুব বেছি ষ্টাইল কৰি ভাল নাপাওঁ কিন্তু সিহঁতে আৰু মানে খুব সাজি কাচি ভাল পায় মোৰ লগত মানে ইমান এটা সেইবিলাক ক্ষেত্ৰত মোৰ লগত নিমিলে আৰু

বা মই অলপ মানে ইমান শুই নাথাকোঁ বেছি দেৰিলৈ কিন্তু সিহঁতে দেৰিলৈ শুই থাকি ভাল পায় মই মানে মই আজৰি সময়খিনিত মানে পৰিয়ালৰ লগত কটাই ভাল পাওঁ কিন্তু সিহঁতে সেইখিনি সময়ত মানে নিজৰ নিজৰ মানে নিজে অকলে থাকি ভাল পায় তেনেকুৱা আৰু বহুতখিনি অমিল আছে আৰু তেনেকুৱা অমিল নাই বেছি মিলেই আছে বহুতখিনি তথাপিও মানে আৰু দুই এটা থাকেই আৰু মই ইমান এটা ৰন্ধা বঢ়া নাজানোঁ কিন্তু সিহঁতে মানে গোটেইবিলাক জানে আৰু সিহঁতে ৰান্ধিও ভাল পায় খুব এনজয় কৰে কামটো মই মানে ৰন্ধা বঢ়াটো এটা বোজা হিচাপে পাওঁ আৰু গতিকে মই পাকঘৰটোৰ পৰা দূৰত থাকোঁ কিন্তু সিহঁতে মানে পাকঘৰটোত থাকি বেছি ভাল পায় ৰন্ধা বঢ়া নতুন নতুন আইটেম বনাই ভাল পায় ইউটিউব হওঁক বা কিবা চেনেলত চাই চাই সিহঁতে সেইবিলাক কৰি বেছি ভাল পায় মোৰ মানে সিহঁতৰ সেইটো মোৰ লগত নিমিলে ভাইটি আৰু ভণ্টি দুয়োটা প্ৰায় একেই আৰু মই মানে বেছি কাজিয়া মানে এইবিলাক হাহাকাৰ বেছি বেয়া পাওঁ কিন্তু সিহঁতে অলপ হাহাকাৰ কৰি ভাল পায় আৰু মানে জোৰত জোৰত গান বজাই সিহঁতে ভাল পায় মই আৰু কম ভলিউমত গান শুনি ভাল পাওঁ সিহঁতে বেছি ভলিউমত গান শুনি গান বজাই ভাল পায় সিহঁতে হ'ৰৰ চিনেমা ভাল পায় কিন্তু মোৰ হ'ৰৰ চিনেমা ভয় লাগে আৰু মই অলপমান চাউথ ইণ্ডিয়ান ভাল পাওঁ চাউথ ইণ্ডিয়ান চিনেমা আৰু সিহঁতে ভণ্টিয়ে ক'ৰিয়ান ভাল পায় ভাইটিটো মানে চিনেমা নাচায়েই আৰু তেনেকুৱাই মোৰ মোৰ মেথচ্টো বেছি ভাল আছিল ভাইটিৰ আৰু মোৰ মেথচ্টো ভাল আৰু কিন্তু ভণ্টিৰ আৰু মেথচ্টোতে উইক তেনেকুৱা তাই আৰু অলপমান চিভিল ছাৰ্ভিচৰ প্ৰতি মানে ভাল পায় তাই মই আৰু সেইটোৰ প্ৰতি মানে একদম মন নাই আৰু চিভিল ছাৰ্ভিচৰ পৰীক্ষা দিয়াত তাই মানে আৰু মই আৰু তাইৰ সেইখিনিয়ে মানে অমিল আছে আৰু বাকীটো আমাৰ প্ৰায় নব্বৈ শতাংশই মিল আছে ভাইটি আৰু মোৰ বেছি মিল আছে ভণ্টিতকৈ মোৰ ভাইটিৰ লগত বেছি মিল আছে তেনেকেই আৰু পৰিয়ালত অলপমান মিল অমিল এইবিলাক থাকেই